মই ইণ্ডাকশ্যন এখন কিনিছিলো আজি তিনিদিন হৈছে ব্যৱহাৰ কৰি চালো ভাল নাপালো ইণ্ডাকশ্যনখন ব্যৱহাৰ কৰি মই ভাল নাপালো বহুত কাৰেণ্ট টানিছে ভল্টেজ দৰকাৰ হৈছে বহুত বেছি আকৌ পানী পৰে বুলিও বহুত দিগদাৰ হয় অসুবিধা হয় পানী পৰিলে শ্বৰ্ট চাৰ্কিটৰ ভয় যিকোনো ধৰণৰ বাচনো ব্যৱহাৰ কৰিব নোৱাৰি আৰু কাৰেণ্ট নাথাকিলে বিশেষকৈ ব্যৱহাৰ কৰিব নোৱাৰি যিহেতু আজি মই ব্যৱহাৰ কৰি চালো কিন্তু মই ভাল নাপালো আৰু সেইকাৰণেই মই বেলেগে ল'ব খুজিলে নালাগে বুলিয়ে ক'ম মোৰ ইণ্ডাকশ্যন খনত ব্যৱহাৰ কৰি মোৰ ভাল নালাগিলে যিহেতু মই বেলেগকো ল'বলৈ নকওঁ আৰু